হয় কোনে কৈছে হয় কওকচোন বাৰু কি কথা আছিল অ' বিয়া আছে নেকি কওকচোন হয় হয় অ' হয় হয় আমাৰ ইয়াত বেলেগ বেলেগ ডিজাইনতে চুলি কটা হয় হয় হয় প্ৰত্যেকৰ দামো বেলেগ বেলেগ আপুনি পাঁচশ টকাৰ পৰা আৰম্ভ কৰি সাত হেজাৰ টকালৈকে পাব অ' আমাৰ চেলুন সদাই খোলা নাথাকে শনিবাৰে বন্ধ থাকে আৰু ৰাতিপুৱা ন বজাৰ পৰা সন্ধিয়া ছয় বজালৈকে খোলা থাকে অ' ৰেহাই লাগিব নেকি ঠিক আছে আহিব তেন্তে মই যিমান পাৰো চাই দিম বাৰু হয় ধন্যবাদ